অ' নাইপিয়া ক' এই জাষ্ট পাইছোঁহি আও কালি আহিলোঁ এতিয়া অ' ঘৰ পাইছোঁহি এতিয়া ক'ত খবৰ চবৰ নলও অ'কে অ'কে অ'কে আছোঁ আছোঁ কেইদিনমান আছোঁ মোৰ সেই সেইটো কাৰণে তোক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ মই ব'ল অকণমান ওলাই যাওঁ অ' তোৰ গাড়ীখন আছে নাই গাড়ীখন আছে নাই আহ গাড়ীখন লৈ যাম আও ক'ৰবালৈ ওলাই আহ সেইটো কাৰণে কৈছোঁ মই গম পাওঁ ন বাবা গাড়ীখন লৈ আহ পতককৈ মই ৰেদি হৈ আছোঁ অলপমান যাওঁ আও ব'ল অকণমান কিবা অকণ খাম বনাইকে হা অ'কে অ' মানে মৰিগাঁও পৰা এইফালে সোমাই যাব লাগে যে নাই গ'লে আজিয়ে যাম আও তই গাড়ীখন লৈ আহ অ' নাই তালৈ তালৈ যাম বাও তালৈ যাম বাও কিন্তু সেই সেইখিনি জেঠাই এজনী আছে যে জেঠাই জনী জেঠাই জনী ঘৰৰ ওচৰতে ধুনীয়া ছোৱালী এজনী আছে চাবলৈ মাতি আছে মোক সেইজনীকে চাই আহোঁ বুলি অ' বে বিয়া পাতো পাতো কৰি আছে নহয় ঘৰত সেইজনী নহয় সেইজনী এৰিলোঁ নহয় অ' এইজনী জেঠাই কৈ আছে সোনকালে গৈ চাহি চাহি বুলি ধুনীয়া ছোৱালী বোলে কৈছে আও পাতি পেলাওঁ আও কিমাননো আও বৰলা বৰলা নামটো শুনি থাকিবি অ' সেইটোৱে চাকৰি তাকৰি হ'ল আও বিয়াখন পাতিব লাগে আও তইতো পাতি মেলি আজৰি তোৰ ল'ৰা ছোৱালীও ডাঙৰ হ'ল তাকে আও দে অ' গাড়ীখন লৈ ওলাই আহচোন যাম ক'ৰবাত যাম আও যাৱ যদি ব'ল

মই ৰেদি হৈ কাইলৈ যাম আজি তেনে আজি জোনবিল যাম জোনবিলৰ পা জোনবিলৰ পৰা বেছি দূৰ নহয় অকণমান দূৰ অ' অ' হ'ব দে তই ওলাই আহ সোনকালে অ'